যোগাসন এক প্ৰকাৰ ব্যায়াম বুলি ক'লে নিশ্চয় ভুল হ'ব যোগাসন ব্যায়ামো হয় আৰু মানুহ এজন সুস্থিৰভাৱে জীৱন যাপন কৰিবৰ কাৰণে যিটো মানুহৰ মনটো মনটোক প্ৰফুল্লিত কৰি ৰখা আৰু মনটো হাঁহি ধেমালি ফূৰ্ত্তি কৰি ৰখাৰ একমাত্ৰ উপায় হ'ল যোগাসন তো এই যোগাসনৰ জৰিয়তে মানুহে মনটোক মানে সুস্থিৰ কৰি ৰাখিব পাৰে ইয়াৰ লগতে শৰীৰৰ বিভিন্ন চৰ্চা মানে কি ব্যায়াম ব্যায়াম ব্যায়াম কৰিব ব্যায়াম হয় শৰীৰৰ বিভিন্ন অঙ্গ প্ৰত্যঙ্গৰ মানে এতিয়া চলাচল হয় বিভিন্ন ধৰণৰ জইন পেইন গেছৰ অসুবিধা এনেকুৱা ধৰণৰ এই যোগাসনৰ জৰিয়তে কৰি পেলাই মানুহে সুস্থিৰ জীৱন যাপন কৰিব পাৰে